হেল্ল' এই গাড়ী ধেমাজি টি ফাৰ্মৰ হয়নে বাৰু নম্বৰটো অঁ মই মানে সেই আপোনালোকৰ তাৰপৰা অৰ্গেনিক টি অলপ বিচাৰিছিলোঁ দিব পাৰিব চাগৈ নহয় এনেই দাম দাম চাগৈ ৰিজনেৱল প্ৰাইজতে দি ল'ব হ'ব নহয় জানো বাৰু এতিয়া সাধাৰণ আগৰ আগৰ আগৰ যিটো ৰেট আছিলে অঁ ঠিক ঠিক আছে তাৰপিছত আপুনি দুই তিনি কেজিমান আপুনি হেৰি কৰিব পঠাব লগতে হেৰি পঠাব পাৰিব নি আপোনালোকৰ তাতে মই শুনিছিলোঁ আপোনালোকৰ তাত এই চাহপুলিও বোলে হেৰি হয় চাপ্লাই হয় চাহ পুলি মানে গছৰ পুলি সেইটো লগতে চাহপাতৰ লগত পুলিও পাৰে পাৰে যদি দি পঠাবচোন আপোনাৰ মানে এই আপোনালোকে আপোনালোকে নিজে পঠাব পাৰিব নহয় এইটো এড্ৰেছত এইটো নম্বৰ এই হেৰিয়াত অঁ ঠিক আছে দামটো বাৰু হ'ব দিম বাৰু কিন্তু কথাটো হ'ল আপুনি পঠাব পাৰিব যদি পঠাই দিয়কচোন দেই অঁ ঠিক আছে ঠিক আছে অঁ হ'ব অঁ ঠিক আছে ঠিক আছে হ'ব